ৰান্ধিবৰ বাবে পাকঘৰত সোমাওঁতেই মই আগতীয়াকৈ সকলো উপকৰণেই যোগাৰ কৰি লওঁ মাংস ৰান্ধিবৰ বাবে যেনে আলু পিয়াঁজ নহৰু আদা আদি সকলোবোৰেই যোগাৰ কৰি লওঁ যিখিনি মাংসৰ লগত ব্য়ৱহাৰ কৰোঁ পাচলি সেইখিনি এভাগে কাটি লওঁ আৰু অন্য় আদা নহৰু পিয়াঁজ আৰু মচলাজাতীয় বস্তুবোৰো একেলগে পিহনাত বতিপিনি এফালে থৈ লওঁ আৰু নিৰামিষ খাদ্য় ৰান্ধিবৰ বাবেও যিখিনি ব্য়ৱহাৰ কৰোঁ সেইখিনিও এফালে থৈ লওঁ এনেদৰেই আগতীয়াকৈ সকলো উপকৰণ যোগাৰ কৰি লওঁ যাতে ৰান্ধি থকাৰ মাজতে আকৌ কিবা এটা আনিবলগীয়া নহয় হাত দিলেই যাতে বস্তুটো পোৱা যায়